প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ জীৱন ধাৰণ অতি সহজ কৰি তুলিছে বৰ্তমানৰ ইণ্টাৰনেটৰ ব্যৱহাৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে ছাত্ৰ ছাত্ৰীসকলে স্মাৰ্টফোনৰ দ্বাৰা ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি নিজৰ পাঠ্যক্ৰমৰ বিষয়বস্তুসমূহ জনাৰ উপৰিও অন্যান্য বহিৰাগত বিষয়সমূহৰ ওপৰত জ্ঞান লাভ কৰিবলৈ সম্ভৱ হৈছে মই স্মাৰ্টফোন মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন মনোৰঞ্জনমূলক কাম কাজৰ বাবে ব্যৱহাৰ কৰোঁ যেনে ভিডিঅ' চোৱা গেম খেলা গীত শুনা এনে অন্য়ান্য ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ তদুপৰি বৰ্তমান কলেজৰ বিভিন্ন নোটছবোৰ বনোৱাটো ই অতি সহায়জনক হৈ পৰিছে বৰ্তমান প্ৰযুক্তিৰ ফলত আমি গৰবালি যাত্ৰা কৰিবৰ বাবে ট্ৰেইনৰ টিকট বিমান টিকট বিশ্ৰাম কৰিবলৈ ৰুম বুকিং কাৰেণ্টৰ বিল ঘৰতে বহি বস্তু সামগ্ৰী ক্ৰয় কৰিব পাৰোঁ অন্যান্য যোগেদি টকাৰ আদান প্ৰদান যিকোনো বিষয়ৰ তথ্য পাতি জানিব পাৰোঁ